মোৰ ল'ৰাটোৱে মানে ৰাতিপুৱা কণ্টিনেণ্টেল খাদ্য খাই ভাল পায় হা তাৰপিছত প্ৰথমে তাক মই কণী আমলেট দিওঁ সেয়া ফ্ৰীজৰ পৰা কণী উলিয়ালো এটা নহয় দুটা কণী ভাঙি ল'লো ভাঙি লৈ পেলাই তাত ধনিয়া পিঁয়াজ নিমখ মই কিন্তু কণী আমলেটত কেতিয়াও হালধি নিদিওঁ ভালকৈ ঘুটি ঘুটি ঘুটি ঘুটি ঠিককৈ বনাই পেলাই তাৰপিছত পেনত দি পেলাই কণী আমলেট এটা কৰি দিলোঁ তাৰপিছত আহিলে তাৰ কফি কফি খায় তাৰপিছত আকৌ আমোল স্প্ৰে'ত হেৰিত গাখীৰত মই কফি বনাওঁ সেইখিনি গুলি পেলাই ছ'চত দি তাক কফি কফিত আকৌ অকণমান চেনি অকণমান বেছিকৈ দিব লাগে যিহেতু অকণমান তিতা তিতা হৈ থাকে সেইকাৰণে খাই বেয়া পায় সেইকাৰণে অলপ কফিটো তেনেকৈ অকণমান মিঠা কৰি দিওঁ তাক তাৰপিছত আহিলে জুইচ জুইচত আৰু তাক কি কৰো মই যিকোনো জুইচ ধৰক ডালিম পাওঁ কেতিয়াবা কেতিয়াবা আপোনাৰ ডালিমৰ জুইচেই বেছিকৈ দিয়া হয় ডালিমৰ বাকলিটো গুচাই পেলাই গুটি উলিয়াই মিক্সাৰত মাৰি অকণমান ডাঠ হয় ডালিমৰ জুইচটো ডালিমৰ জুইচটো যদি ডাঠকৈ খোৱা যায় তেতিয়া পেটত ধৰে সেইকাৰণে সদায় ডালিমৰ জুইচত অকণমান বেছিকৈ পানী দি দিব লাগে আৰু পানী দিয়াৰ পিছত তাত মই চেনি নিদিওঁ পানী দিয়া অকণমান পানী দি পেলাই এক কাপ কৰি পেলাই তাক খাবলৈ দিওঁ তাৰপিছত আকৌ দুপৰীয়া ছালাড ছালাডৰ কাৰণে গাজৰ গোল গোলকৈ কাটি ল'লোঁ তিঁয়হ গোল গোলকৈ কাটি ল'লোঁ তাৰপিছত পিঁয়াজ তাৰপিছত বীত বিলাহী আদা এইবিলাক ধুনীয়াকৈ কাটি তাৰ ওপৰত মই এইটো নিমখটো যে যিটো মানে আমি এইটো বগা নিমখটো নহয় বগা নিমখটো নহয় এটা নিমখ কিনিবলৈ পোৱা যায় যিটো নিমখ বুলি কয় এইটো কিনিবলৈ পোৱা যায় দেই মই নামটো ঠিক মনত পৰা নাই সেইটো দি পেলাই মই তাক ছালাদ দিওঁ তাৰপিছত আহিলে চুপ চুপ খাবলৈ হ'লে মাংস লাগিব মাংসখিনি মই ভালকৈ ধুই পেলাই এটা কুকাৰত মাংসখিনি দি দিওঁ দি পেলাই তাত অলপ পানী দিওঁ পানী দি পেলাই নহৰু আদা পিঁয়াজ ধনিয়া কচি এমুঠি দি প্ৰায় বাৰ তেৰটামান হুইছেল মৰোৱাওঁ হুইছেল মৰাৰ পিছত চেচা হ'লে জুইচটো উলিয়াই তাক খাবলৈ দিওঁ